মই অসম ৰাজ্যৰ বাহিৰে মই পঢ়িবৰ কাৰণে শিক্ষাৰ ক্ষেত্ৰত মই মিজোৰামলৈ গৈছোঁ কিন্তু মই দেশৰ বাহিৰত ভ্ৰমণ কৰিবলৈ যোৱা নাই আৰু সেয়া মোৰ ভ্ৰমণৰ উদ্দেশ্য আছিল মই শিক্ষা আহৰণ কৰিবলৈ যোৱাটো আৰু শিক্ষা আহৰণৰ লগতে মই মিজোৰামৰ প্ৰাকৃতিক সৌন্দৰ্যৰ লগত বাৰুকৈয়ে ওতঃপ্ৰোতভাৱে মই জড়িত হৈ আছিলোঁ আৰু মই যেতিয়াই মই সময় পাওঁ তেতিয়াই মই প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ যাওঁ মিজোৰামত আৰু ঠাইডোখৰ বহুত শান্তিপ্ৰিয় ঠাই আৰু মানুহৰ মনবিলাকো বহুত মুকলি